হেল্ল' এইটো বাৰু ডেলিকেচি ৰেষ্টুৰেণ্টত লাগিছে নেকি অঁ হয় মানে মই আপোনাৰ তিনিটামান বজাত এটা অৰ্দাৰ দিছিলোঁ তাত দুখন ৰুটি আৰু এটা চিকেন আৰু গ্ৰেভি এটা দিছিলোঁ আৰু এতিয়া মানে সাতটা বজাত অৰ্দাৰটো অহা কথা আছিলে কিন্তু মোৰ অৰ্দাৰটো দুখন ৰুটিৰ ঠাইত এখন ৰুটি দি দিলে মোৰ বেছি মানে এতিয়া মই কেঞ্চেল কৰিব বিছাৰিছোঁ দুখন ৰুটিৰ ঠাইত এখন ৰুটি দিবলৈ মানে বিছ ল'ব বিছাৰিছোঁ কাৰণ মানে আপোনাৰ আলহীকেইজনো আহি অলৰেদি গ'ল আৰু আপোনাৰ মই মানে এখনেই এতিয়া ল'ব বিছাৰিছোঁ আৰু আপোনালোকৰ ডেলিকেচি ৰেষ্টুৰেণ্টৰপৰা মই সদায় বস্তু আনো যি যিকোনো বস্তুৱেই হওক যেনেকুৱা মানে কেক হওক বা হওক ভাল লাগে আৰু খুব ধুনীয়া সোৱাদযুক্ত মানে খানা দিয়ে খুব ভাল লাগে আৰু সেয়াই সদায় মানে আপোনালোকেও নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ ভাল লাগে আপোনালোকৰ খানাবোৰ আৰু পাৰে যদি মানে দুখন ৰুটিৰ ঠাইত মোক এখন ৰুটি দিলে মই ভাল পাম